হয় মই পশু পালন কৰোঁ মোৰ ঘৰচীয়া জীৱ জন্তু আছে যেনে হাঁহ কুকুৰা গাহৰি ব্ৰয়লাৰ ব্ৰয়লাৰ ছাগলী গাহৰি এনেকৈ আছে মোৰ এখন ব্ৰয়লাৰ ফাৰ্মো আছে তেওঁ মই কুকুৰা কণী পাৰিলেও মই বিক্ৰী কৰোঁ ঘৰত খাবলৈয়ো হয় দুই এটা বিক্ৰী কৰিও মই দুটকা পইচাৰো উপাৰ্জন কৰোঁ তাৰ উপৰিও ছাগলী বিক্ৰী কৰোঁ ছাগলী এজনী ছাগলী পাঁচ হাজাৰকৈ হ'লেও দিয়ে আৰু মোৰ তিনিজনী চাৰিজনী জাৰ্চী গৰু আছে জাৰ্চী গৰুৰ দিনে সাত আঠ লিটাৰ গাখীৰ দিয়ে মই গাখীৰো ঠিকাৰ দিওঁ ওচৰে পাজৰে নিয়ে ঠিকা তাৰ উপৰিও মোৰ গাহৰি আছে সেইবিলাক মই দানা দিওঁ গাহৰি দানা দিওঁ কুকুৰাক দানা দিওঁ আৰু তাৰ উপৰিও মই ছাগলী আবেলি হ'লেও চৰাবলৈ লৈ যাওঁ তাৰ পাছত মোৰ গৰুক ঘাঁহ দিওঁ সেইবোৰ ছাগলী চৰোৱা পিছত গৰু গাই বান্ধি লৈ মই বা মাহঁতক মই মা দেউতাহঁতক এনেদৰে সহায় কৰোঁ বাৰিষা মই মাৰ লগত ৰুব যাওঁ মা লগত তুলিব যাওঁ তুলোঁ ৰুও এনেদৰে মাক সহায় কৰোঁ আৰু আঘোণমহীয়া পথাৰ যাওঁ পথাৰত মই মাক ধান কটাত সহায় কৰি দিওঁ ধান কাটিবলৈ যাওঁতে মই ঘৰতে ভাত বনাই লৈ পথাৰত আমি মা দেউতা সকলো বহি লৈ আমি খাওঁ খাই পিনি ঘৰৰতো মাৰ লগত মই সহায় কৰি দিওঁ ঘৰৰ চোতাল সৰা আৰু আবেলি মই নামঘৰত যাওঁ নামঘৰত ধূপ বন্তি চাকি দি মাৰ লগত গধূলি ৰন্ধা বঢ়াটো সহায় কৰি দিওঁ মাৰ লগত মই ৰান্ধা ৰান্ধো সেইয়াই সেইয়াই কৰোঁ মই মাক মই ৰন্ধা খাই মাহঁতে ভাল পায় মাহঁতে বহুত ভাল পায় ৰন্ধা খাই মই কয় আৰু তই বৰ ধুনীয়া ৰান্ধ এনেকৈ ৰান্ধিবি সেনেকৈ কয় মই মাহঁতক তেনেকৈ ৰন্ধা বঢ়া ঘৰৰ সকলো কামতে মই মাক সহায় কৰি দিওঁ